গ্ৰন্থমেলা হৈছে জ্ঞানৰ মেলা যি ঠাইত বিভিন্ন ধৰণৰ হাজাৰ হাজাৰ গ্ৰন্থৰ ক্ৰেতা বিক্ৰেতাৰ লগতে লেখক প্ৰকাশক আৰু পঢ়ুৱৈসকলৰ মিলন হয় গ্ৰন্থমেলাৰ প্ৰয়োজনীয়তা সাম্প্ৰতিক সময়ত অপৰিসীম গ্ৰন্থমেলাৰ যোগেদি গ্ৰন্থসমূহক পঢ়ুৱৈসকলৰ ওচৰ চপাই দিয়ে আৰু পাঠকসকলেও নিজৰ প্ৰয়োজন অনুসাৰে পুথিসমূহ বাছনি কৰিব পাৰে বিপণীসমূহত শাৰী শাৰীকৈ সজাই থোৱা পুথিসমূহে পাঠকসকলক অধিক আকৰ্ষিত কৰে দেশত শিক্ষিত লোকৰ সংখ্যা বৃদ্ধি হৈ অহাৰ লগে লগে গ্ৰন্থমেলাৰ চাহিদা আৰু জনপ্ৰিয়তা ক্ৰমান্বয়ে বৃদ্ধি হৈ আহিছে মানুহে প্ৰয়োজনীয় কিতাপসমূহ কেতিয়াবা কিতাপৰ বিপণীসমূহত সহজে বিচাৰি পোৱাত অসুবিধা হয় কিন্তু গ্ৰন্থমেলাৰ জৰিয়তে ভাল ভাল কিতাপ সমূহৰ লগত চিনাকি হ'ব পাৰি আৰু সহজে কিনিবও পাৰি গ্ৰন্থমেলাই পঢ়ুৱৈসকলৰ মাজত জ্ঞানৰ চেতনা জগাই তোলাত সহায় কৰে নতুন নতুন গ্ৰন্থ লেখক আৰু প্ৰকাশকৰ লগত চিনাকি কৰি দিয়ে লেখকসকলেও নতুন নতুন গ্ৰন্থ লিখিবৰ বাবে অনুপ্ৰেৰণা লাভ কৰে গ্ৰন্থমেলাসমূহত সকলো বিষয়তে একে ঠাইতে গ্ৰন্থ লাভ কৰাটো গ্ৰন্থপ্ৰেমীসকলৰ বাবে সৌভাগ্যৰ কথা অসমৰ প্ৰধান চহৰসমূহৰ লগতে আজিকালি সৰু সৰু চহৰবোৰতো গ্ৰন্থমেলাৰ আয়োজন কৰা দেখা যায় কোনো কোনো প্ৰকাশকে নিজাববীয়াকৈয়ো গ্ৰন্থমেলা আয়োজিত কৰে তাৰোপৰি গ্ৰন্থমেলাসমূহত বিভিন্ন আলোচনা চক্ৰ কবিতা আবৃত্তি কুইজ প্ৰতিযোগিতা আদিৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয় গ্ৰন্থমেলাই কিতাপ পঢ়িবলৈ আগ্ৰহ নথকা লোকসকলকো কিতাপ পঢ়াৰ হেঁপাহ জগায় বৰ্তমান দিনত ধৰ্মীয় নতুবা সাহিত্য সভাৰ অধিৱেশন আদিত গ্ৰন্থমেলা আয়োজন কৰা দেখা যায় তাৰোপৰি গ্ৰন্থমেলাত শিশু সাহিত্যৰ কিতাপবোৰ আকৰ্ষণীয় ৰূপত সজাই থোৱাৰ বাবত শিশুসকলো কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহী হৈছে জাতীয় গ্ৰন্থ ন্যাসে গ্ৰন্থৰ প্ৰকাশ আৰু প্ৰসাৰত আদৰণীয় ভূমিকা পালন কৰিছে এইবোৰৰ প্ৰভাৱতে গ্ৰন্থমেলাৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে